কৃষক বা

আপোনাৰ দানাৰ পৰিমাণটো তেওঁ বাঢ়ি যায় আৰু দানাৰ পৰিমাণটো বহাৰ লগে লগে আপোনাৰ

এতিয়া আমি পঞ্চল্লিছ দিনত এটা মুৰ্গী কেনেকৈ ডাঙৰ কৰোঁ তাকে আমি সৰুৰ পৰাই চাব লাগিব যে মূৰ্গীটো কিমান গ্ৰ'থ লৈছে

তাৰ পৰা ব'ৰ্ডিঙৰ পৰা উলিয়াই আপোনাৰ বৰ্ডিঙৰ পৰা উলিয়াই

আৰু সেনেকেও যদি আমি প্ৰত্যেক দিনে তেওঁলোকক ব্ৰইলাৰ সেই কুকুৰা বিলাকক আমি

কৃষকসকলেও যাতে ভালদৰে আপোনাৰ যেতিয়া ধৰক এতিয়া আমি ধান খেতিয়ে কৈছোঁ ধান খেতি কৰাৰ লগে লগে ভালদৰে মাটিটো কহাবলগীয়া হয় বা কঠীয়া সঁচটো ভাল ভালকে ল'বলগীয়া হয়

এইটো বৰ আমাৰ স্বাস্থ্যৰ কাৰণে বৰ ভাল নহয় সাৰটো কথা আপোনালোকে জানেই